মই চৌকাত ৰান্ধি পাইছোঁ ই গেছ ইণ্ডাকচনতকৈ বহুতকেইটা দিশতে পৃথক কাৰণ মাটিৰ চৌকাত আমি জুই লগাবলৈ খৰি বা কাঠ ব্যৱহাৰ কৰোঁ আৰু তাৰ পৰা ধোঁৱা ওলায় সেই ধোঁৱাই আমাৰ চকুত প্ৰভাৱ পেলায় কিন্তু আমি তথাপিও সেইবোৰ চৌকাত কেতিয়াবা ৰান্ধো কাৰণ